মই ইটানগৰলৈ গৈছিলোঁ ইটানগৰত মোৰ লগত এজন গৈছিল আমাৰ এই ওচৰৰে টৰানি গাঁৱৰ ৰাজীৱ মৰাণ তাত ইটানগৰত এদিন থাকিলোঁ ইমান ভাল লগা এটা পৰিৱেশ ওচৰতে এখন পাহাৰ আছে যিখন পাহাৰ দেখি খুব আপ্লুত হ'লো ওচৰতে আছে যেতিয়া ইটানগৰলৈ গৈছিলোঁ এখন ওলমা দলং চাই ইমানে ভাল লাগে যিটো সুন্দৰভাৱে আমি সৰু ল'ৰা ছোৱালী গৈ নিশ্চয় খুব আপ্লুত হ'ব এনে এটা মনোৰম দৃশ্য যিটো দিশত নেকি সূৰ্য্য উদয় হয় চাই ইমানে ভাল লগা এটা পৰিৱেশ যিটো চাই থাকিলে চাই থাকিবৰ মন যায় আৰু এখন আমি হোটেলত থাকিলোঁ সেই হোটেলখন ইমান ভাল লগা সেই হোটেলখনত সঁচাকেই যিখন হোটেলত কৰ্মচাৰীবিলাক আছিল আমাক খুব সুন্দৰভাৱে অতিথি পৰায়ণ হিচাপে তেখেতসকলে আমাক খুব এটা তাত থকাৰ সুন্দৰ পৰিৱেশ দিলে তেখেতসকলক লৈয়ো আমি খুব ধন্যবাদ যাচিছিলোঁ আকৌ এবাৰ যোৱা হেঁপাহ আছিল আকৌ এবাৰ যাম ইটানগৰলৈ আৰু আপোনালোককো যোৱাটো খুব কামনা কৰিলোঁ